এইটো বাৰু পি কে এজেঞ্চি হয়নে অ' মই মানে ফোন কৰিছিলোঁ আপোনালোকৰ তাত মই এটা বুক কৰিছিলোঁ কেব বুক কৰিছিলোঁ হয় হয় মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ ডিব্ৰুগড় গদাপাণি পথৰ পৰা হয় হয় মানে মই আপোনাৰ কেবটো কেবখন বুক কৰিছিলোঁ কিন্তু মোৰ এটা ব্যক্তিগত অসুবিধা হ'ল তাৰমানে মোৰ ঘৰত মানুহ এজন ঢুকোৱাৰ কাৰণে মই ইমাৰ্জিঞ্চি ধেমাজি যাব লগা হৈছে মই হয় হয় হয় মই আছলতে বুক কৰিছিলোঁ হেৰি আপোনাৰ ডিব্ৰুগড় গদাপাণি পথৰপৰা চাবুৱালৈকে হয় হয় মই আপোনাক দি থোৱাও আছিলে পে'মেণ্টটো পাঁচশ টকা আপোনাক দিয়া হৈছিলে মই এডভান্স হিচাপে হয় মই এতিয়া পইচাটো বাৰু ঘূৰাই পামনে নাপাম যিহেতু মই কেঞ্চেল কৰিছোঁ আপোনাৰ পৰা নহয় চাওক দাদা আপুনি পাৰিলে গোটেইটো মানে হাণড্ৰেদ পাৰ্চেণ্টটো ৰিটাৰ্ণ কৰি দিয়ক হয় যিহেতু মই কেঞ্চেল কৰিছোঁ ন আৰু আগতীয়াকৈ মই আপোনাক কৈ দিছোঁ মই সময়টোতো আপুনি অকণমান দেৰিকৈ আহিব লগা আছিলে